হেল্ল' এইটো ডিষ্ট্ৰিক্ট ইণ্ডাষ্ট্ৰি অফিচ হয়নে মই আপোনালোকৰ পি এম কে ভি ৱাই প্ৰশিক্ষণৰ প্রশি পি এম কে ভি ৱাই ৰ স্কিমৰ প্ৰশিক্ষণৰ ক্ষেত্ৰ তলত আণ্ডাৰত এটা মই প্ৰশিক্ষণ ল'ব বিচাৰোঁ আপোনালোকৰ ইয়াতে চাৰ্টিফিকেট প্ৰদান কৰে নেকি মই ইয়াতে আপোনালোকৰ পি এম কে ভি ৱাই ৰ আণ্ডাৰত যিটো প্ৰশিক্ষণ ল'ব বিচাৰোঁ এই প্ৰশিক্ষণটো মোৰ চাকৰি ক্ষেত্ৰত কেনেধৰণৰ সুবিধা হয় আপুনি জনাব নেকি লগতে এই আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণভাৱে মোক অলপ জনাই দিয়কচোন